মোৰ নাম ৰঞ্জু বৈশ্য মই মই হেৰি মই ভ্ৰমণ কৰিবলৈ যাওঁতে সাধাৰণতে পৰিয়ালৰ লগতে যাওঁ পৰিয়ালৰ লগত যায় তাত আমি একেলগে ৰিজৰ্টত থাকোঁ ৰিজৰ্টত দুই তিনিদিন থাকোঁ তাত থাকি একেলগে গছ গছনি জান জুৰি সেইবিলাক

ল'ৰা ছোৱালীৰ সৈতে ফূৰ্তি কৰোঁ ল'ৰা ছোৱালীয়ে তাত যাই বহুত ভাল পায় ৰিজৰ্টত থাকি সাধাৰণতে বহুত ভাল লাগে তাত বহুত সময় কটাব পাৰি জীৱ জন্তু তাত আছে ফল মূল আদি গছ বহুত আছে পাহাৰ ভৈয়াম নদ নদী সেইবিলাক বহুত আছে পাহাৰত বহুতো সৰু সৰু গছ আছে পাহাৰত উঠিবই নোৱাৰি বহুত ওখ পাহাৰ ভৈৰৱকুণ্ডত আছে আমি সাধাৰণতে ইমান ওপৰলৈ ল'ৰা ছোৱালীক যাব দিব নোৱাৰোঁ বহুত গছ গছনি বা বহুত ওখ চাপৰ তাত বহুত ধৰণৰো মানে বস্তুবিলাক আছে সেইকাৰণে ল'ৰা ছোৱালীক ওপৰলৈ যাব দিব নোৱাৰোঁ তাৰ তলতে কাষে নদীৰ কাষে ওচৰে পাঁজৰে যাই আমি একেলগে তাত ল'ৰা ছোৱালীক লৈ ফূৰ্তি কৰোঁ ৰিজৰ্টত থাকি আমি তাত বনভোজ নাখালেও বাহিৰতে খাব পাৰোঁ সেইবিলাক ভৈৰৱকুণ্ডত সেইবিলাক সুবিধা আছে ভৈৰৱকুণ্ডত আমি যেতিয়া যাওঁ ল'ৰা ছোৱালীৰ সৈতে তেতিয়া ল'ৰা ছোৱালীৰ খুব আনন্দ পায় আনন্দ আনন্দতেই সকলোৱে ল'ৰা ছোৱালী বা ঘৰৰ শাহুমা শহুৰদেউতা বা মা দেউতাক লগত লৈ একেলগে যোৱা হয় যেতিয়া মা দেউতাৰ লগত যাওঁ আমাৰ এটা বেলেগ ভাল লাগে নাতি বোৱাৰী একেলগে চববিলাকৰ লগতে ভৈৰৱকুণ্ড ওচৰ ওচৰ কাৰণেই ল'ৰা ছোৱালী বা গোটেই শাহুমা আদিকে গোটেইকে লৈ যোৱাৰ পিছত মানুহবিলাকৰ বা ঘৰৰ মানুহবিলাকৰো বহুত ভাল লাগে একেলগে ফূৰ্তি কৰে আমি যেতিয়া যাওঁ যাই থাকোঁতেই ল'ৰা ছোৱালীবিলাকৰ আনন্দত মতলীয়া হয় আনন্দত মতলীয়া হৈ তেওঁলোকে বনভোজ বা খানা খাবলৈ খানা খাবলৈ বা বনভোজ বনভোজ খাবলৈ তেওঁলোকে বহুত আগ্ৰহ কৰে সেয়ে আমি ভৈৰৱকুণ্ডত যাওঁ ভৈৰকুণ্ডত গ'লে আমি তাৰপৰাই অৰুণাচললৈয়ো যাব বেছি সময় নালাগে সেয়ে আমি ল'ৰা ছোৱালী বা পৰিয়ালৰ সৈতে অৰুণাচললৈয়ো যাওঁ অৰুণাচলত বহুত

অৰুচলালৈ অৰুণাচলত যায়ো ল'ৰা ছোৱালীকেহে বহুত ভাল পায় ভাল পায় একেলগে ফূৰ্তি কৰে অৰুণাচলত গছ গছনি সেইবিলাক বা জীৱ জন্তুবিলাক চায়ো অৰুণাচলত ভাল পায়

আমি একেলগেই ৰিজৰ্টত থাকোঁ ৰিজৰ্টত থাকি আমি দুই তিনিদিনৰ মূৰত আমি একেলগে ল'ৰা ছোৱালীৰক লগত লৈ আমি ভৈৰৱকুণ্ডলৈ আহোঁ ভৈৰৱককুণ্ডত আহি একেলগে তাত সেইবিলাক চাই চিটি আমি সময় কটাও আৰু ল'ৰা ছোৱালীৰ আন আনন্দত বা মা দেউতাক লগত লৈ যোৱাত মা দেউতাই বহুত আনন্দ পায় একেলগে হা আনন্দ পায় আৰু তেওঁলোকৰ আনন্দত মতলীয়া

মই যেতিয়া ল'ৰা ছোৱালীক ভ্ৰমণলৈ লৈ যাওঁ তেতিয়া ধুনীয়াকৈ মানে একোখন ধুনীয়া কৰি যাই একেলগে নাচি বাগি যান নাচি বাগি থাকোঁ একেলগে তাত নিজৰাৰ পানী বৈ থাকে সেয়ে আমি সকলোৱে সেই নিজৰাৰ পানীত গা ধুওঁ ফূৰ্তি কৰোঁ নিজৰৰ পানীত কিবা এটা ভাল লাগে নিজৰৰ পানী লাৰি নিজৰাৰ পানীখিনি মানে বহুত ধুনীয়া বহুত ওপৰৰপৰাই পানী বৈ বৈ আহি থাকে সেইবিলাক চাই ভাল লাগে নিজৰাৰ পানীয়ে মানুহক বহুত আনন্দ দিয়ে নিজৰৰ পানী লাৰি বা খাবও পাৰি নিজৰাৰ পানীত আমাৰ মানে বহুত কিবা কিবি বৈয়ো আহে যদিও আমি একো মানে ঘিণভাৱ নালাগে আমি নিজৰৰ পানীতে ভৈ ভৈ খাই খাই থাকোঁ ধুনীয়া নিজৰাৰ নিজৰাৰ পানীতে আমি ধুনীয়াকৈ বাচন বৰ্তন খোৱা খোৱা আঞ্জা পাচলি চাউল আদি নিজৰাৰ পানীতে ধুওঁ নিজৰাৰ পানীত ধুনীয়া সেইকাৰণে আমাৰ ধুনীয়া পানীৰ কাৰণে মানুহবিলাকে তাত গা ধুই গা ধুই গা ধুই থাকি মানুহবিলাকে বহুত আনন্দ হয় মই যেতিয়া ল'ৰা ছোৱালীক লৈ ভৈৰৱকুণ্ডত যাওঁ তাত ধুনীয়াকৈ তাই ধৰক ওচৰত লৈ যায় ৰিজৰ্টত থাকোঁ ৰিজৰ্টত থাকি মেলি লাহে লাহে আমি একদিন দুদিন কৰি ধুনীয়াকৈ তাত আমি খোৱা লোৱা কৰোঁ খোৱা লোৱা সেইবিলাক খোৱা লোৱা বা ধুনীয়াকৈ সুন্দৰ তাত ঠাই আছে যিকোনো বস্তু বিচাৰিলে ভৈৰৱকুণ্ডত পায় বা অৰুণাচলতো গ'লে খোৱা লোৱা বস্তুবিলাক পায় একো বিশেষ অসুবিধা নাই সেইকাৰণে বৰকুণ্ডত যাই বা অৰুণাচলত যাই মানুহবিলাকে বহুত ভাল পায় মানুহে

বেছিভাগ মানুহে তাত ভৈৰৱকুণ্ডত ভ্ৰমণলৈ যায় বহুত মানুহেই তাত ভ্ৰমণ কৰে বা ৰিজৰ্টত থাকে থাকি মেলি ধুনীয়া কৈ আহে বা আমিও সেনেকৈয়ে ৰিজৰ্টত থাকিয়ে আমি আহোঁ ল'ৰা ছোৱালীক লগত লৈ যাই আনন্দ ভোগ কৰোঁ বহুত আনন্দ ভোগ কৰোঁ আমি একেলগে থাকি মেলি গোটেই পৰিয়ালৰ লগত আমি একেলগে থাকি আমি একেলগে ৰন্ধা বঢ়া কৰি গোটেবিলাকে ফূৰ্তি কৰোঁ আমি যেতিয়া ভৈৰৱকুণ্ডত যাওঁ তেতিয়া ঘৰৰ শাহুমা শহুৰদেউতাৰ লগত লগত লৈ যাওঁ বা ল'ৰা ছোৱালীৰ লগত আমি একেলগে ভৈৰৱকুণ্ডত যাওঁ ভৈৰৱকুণ্ডলৈ যোৱাৰ লগে লগে শহুৰদেউতা বা শাহুমাই ধুনীয়াকৈ কয় তাত আমি অৰুণাচললৈয়ো যাওঁ অৰুণাচল যাই গোটেইবিলাকে আনন্দ উপভোগ কৰিম আনন্দত মা পৰিয়ালটোৱে বহুত আনন্দ কৰি পৰিয়ালটোৱ বহুত ভাল পায় বা মাজে মাজে এনেকে অৰুণাচললৈ বা ভৈৰৱকুণ্ডলৈ যাই থাকোঁ যাই থাকোঁ তাত জীৱ জীৱ জন্তু আছে বা গছ গছনি পাহাৰ জান জুৰি নদ নদী সকলোবিলাক তাত আছে সেয়ে আমি নদী নদীত গা ধুই ভাত বনাই শিল দাঙি আনি ভাত বনাই তাতে আমি ফূৰ্তি কৰোঁ সাধাৰণতে ভৈৰৱকুণ্ড জেগাখিনি চাবলৈ বৰ ধুনীয়া ওখ পাহাৰ আদি সকলো আছে পাহাৰত সৰু সৰু গছ গছনি আছে ফল মূল আদি সকলোবিলাক ভৈৰৱকুণ্ডত পোৱা যায় সেইকাৰণেই মানুহবিলাকে তালৈ ভ্ৰমণ কৰিবলৈ যায় ভৈৰৱকুণ্ড সাধাৰণতে বহুত চাবলগীয়া জাগা তাত ধুনীয়া ধুনীয়া বহুত মানুহ যায় তাত বিশেষকৈ বহুত মানুহ ভৈৰৱকুণ্ডত যায় ভৈৰৱকুণ্ডলৈ যায় মানুহবিলাকে বহুত আনন্দ উপভোগ কৰে আনন্দতেই মানুহবিলাক বহুত মতলীয়া হয় সেইকাৰণে সেইকাৰণে তালৈ যাই মানুহে বহুত ভাল পায় অৰুণাচলত ভৈৰৱকুণ্ডৰ ওচৰত অৰুণাচল আছে যদিও বিশেষকৈ অৰুণাচললৈ যাই মানুহে আনন্দ পায় পায় আৰু মানুহবিলাকে সেই ঠাইলৈ বিশেষকৈ জানুৱাৰী একত্ৰিছ ডিচেম্বৰ ডিচেম্বৰ জানুৱাৰী একেটা মাহতে বেছিকৈ যায় যায় বহুত অঁ বহুত মানুহ হয় তাত তাত মানে মানুহৰ কাৰণে মানে থিয় দিব নোৱাৰা জেগা ইমান ঠাই আছে যদিও তাত মানুহৰ কাৰণে থিয় দিব নোৱাৰে ইমানেই মানুহ হয় তাত তাত সেইকাৰণেই ভৈৰৱকুণ্ডত যাই ভাল লাগে ডিচেম্বৰৰ একত্ৰিছ ডিচেম্বৰৰ দিনা বিশেষকৈ বহুত মানুহ হয় তাত তাত মানুহ বা গাড়ী ঘৰ বহুত গাড়ী গোৰা হয় সেইবিলাক মানে থোৱা ঠাই নোহোৱা হৈ যায় ভৈৰৱকুণ্ডত মানুহে ইমানেই যায় মানে মানুহ তাত থিয় দিব নোৱাৰে সেইকাৰণে ভৈৰৱকুণ্ডলৈ যায় মানুহে মানুহ চায়ো মানুহবিলাকে মানুহ আমি ভৈৰৱকুণ্ডলৈ যাওঁ মানুহ চাবলৈয়ো যাওঁ মানুহ ইমান ইমানেই মানুহ হয় যে তাত থিয় দিব নোৱাৰে ভৈৰৱকুণ্ডত বহুত মিটিঙো হয় কিবা বজাৰো হয় সেইকাৰণে তাতে ভৈৰৱকুণ্ডতলৈ মানুহবিলাকে যাই থাকে ভূটানৰ ভৰকুণ্ডৰ ওচৰতে ভূটান ভূটানো আছে ভূটান ভূটানতো মানুহবিলাকে যায় তাহাঁত নাগাবিলাক থাকে তাত যায়ো মানুহবিলাকৰ বহুত ফূৰ্তি কৰে নাগাবিলাকেও মানুহ নাগা মানুহবিলাকেও বহুত অসমীয়া মানুহ হ'লেও মানে বহুতে ভাল পায় বা ধুনীয়াকৈ কথা পাতে ভূটানতো মানুহে অৰুণাচলৰ ওচৰতে ভূটান তাৰ ওচৰতে তাৰ লগতে অৰুণাচলৰ লগতে আমি ভূটানলৈ যাই মানুহে আমি যাই সেইবিলাক চোৱা চাওঁ তাত নানা ধৰণৰ জীৱ জন্তুও থাকে তাত একেলগে আমি তাত যাই ফূৰ্তি কৰোঁ বা আনন্দ কৰোঁ একেলগে তাৰপৰা অৰুণাচলৰপৰা বা ভূটানৰপৰা আহি ভৈৰৱকুণ্ডত আকৌ নামি সেইবিলাক চোৱা চিতা কৰি স্প্ৰিং দলঙত উঠি ল'ৰা ছোৱালীক বহুত আনন্দ পায় তাত বহুত খেলা বস্তু আছে তাত আমাৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে ভৈৰৱকুণ্ডত কেইদিন মানে পৰীক্ষা শেষ হ'লেই মানে ভৈৰৱকুণ্ডলৈ যাব খোজে ভৈৰৱকুণ্ডত যায় মানুহ ল'ৰা ছোৱালী বহুত আনন্দ ভোগ কৰে ল'ৰা ছোৱালীৰ লগতে বুঢ় বুঢ়ী এইবিলাকো ভৈৰৱকুণ্ডত যায় ভৰকুণ্ডত যায় মানুহে আনন্দ ভোগ কৰে আৰু খোৱা লোৱা নিজে বনাই নিজে খাই লৈ ফূৰ্তি কৰি একেলগে আহি যায় মানুহে সাধাৰণতে ভৈৰৱকুণ্ডলৈয়ো যায় যদিও মানে

ৰাস্তাবিলাক যদিও ধুনীয়া নহয় তথাপিও ভৈৰকুণ্ডলৈ যায় ভৈৰৱকুণ্ডত চোৱা জেগা বহুত আছে বা খোৱা লোৱা সুবিধা আছে সেইকাৰণে ভৈৰৱকুণ্ডলৈ যাই মানুহে ভাল পায় বা আমিও ভাল পাওঁ আমি সাধাৰণতে পৰিয়ালৰ লগতে ভৈৰৱকুণ্ডত যাওঁ আৰু যাই পৰিয়ালৰ লগত যাই ফূৰ্তি ফাৰ্তা কৰি ৰিজৰ্টত থাকোঁ ৰিজৰ্টত থাকি ল'ৰা ছোৱালীয়ে আনন্দ ভোগ কৰে আনন্দ ভোগ কৰি থাকিলে মাক দেউতাক বা শহুৰদেউতাৰহঁতে বহুত ফূৰ্তি পায় সেইকাৰণে ল'ৰা ছোৱালীক ওচৰত আছে কাৰণে ভৈৰৱকুণ্ডলৈ লৈ যায় তাতে থাকি মেলি দুই দুই তিনিদিন থাকি একেলগে থাকি আমি ঘৰলৈ উভতি আহোঁ আহি সেইবিলাক আলোচনা কৰি থাকোঁ আৰু মা দেউতা ল'ৰা ছোৱালীয়ে সেইবিলাকে কৈ থাকি ল'ৰা ছোৱালীয়ে আনন্দ ভোগ কৰে মই যেতিয়া ল'ৰা ছোৱালীৰ স্কুল বন্ধ হয় তেতিয়াই মই ভৈৰৱকুণ্ডলৈ লৈ যাওঁ ভৈৰৱকুণ্ডলৈ গ'লে ভাল লাগে কিন্তু ভাল লাগিলেও কিছুমান জেগালৈ লৈ যাব নোৱাৰি বাৰিষা হ'লে ভৈৰৱকুণ্ডলৈ যাব নোৱাৰি বাৰিষাত ভৈৰৱকুণ্ডত গ'লে বহুত নদীবিলাকত পানী হয় সেইকাৰণে বহুত ভয় লাগে বাৰিষা হ'লে আমি ভৈৰৱকুণ্ডলৈ আমিও নাযাওঁ বা ল'ৰা ছোৱালীবিলাককো যাব নিদিওঁ ভৈৰৱকুণ্ড জাগাখিনিত নদীবিলাক নদীত বহুত পানী আহে বাঁহ পাহাৰ পাহাৰৰ পাহাৰৰ বাৰিষা বৰষুণ দিলে পাহাৰৰ পানী বৰষুণত পাহাৰৰ গছ গছনিবিলাক নদীত খহি পৰি যায় সেইকাৰণে আমি ল'ৰা ছোৱালীবিলাককো বা আমিও তেওঁ ল'ৰা ছোৱালীবিলাকক ভৈৰৱকুণ্ডলৈ লৈ নাযাওঁ বা ল'ৰা ছোৱালীবিলাকক যাব নিদিও ভৈৰৱকুণ্ডত গ'লে আমাৰ বাৰিষাত বহুত ভয় লাগে আমি যেতিয়া ভৈৰৱকুণ্ডলৈ যাওঁ তেতিয়া খৰালি মাহতে বা ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই তিনিটা মাহত বিশেষকৈ ভৈৰৱকুণ্ডত বেছিকৈ যোৱা হয় তেতিয়া ভৈৰৱকুণ্ডত বহুত চাবলগীয়া হয় ভৈৰৱকুণ্ডত মানুহ এনেকুৱা হয় যে তাত মানে নানা ধৰণৰ জাতি বড়ো অসমীয়া মিচিং নানান ধৰণৰ জাতি বঙালী কছাৰী চববিলাক মানুহে আহি তাত বনভোজ খায় বা ফূৰ্তি কৰে আমিও সেই সময়তে ল'ৰা ছোৱালীক ভৈৰৱকুণ্ডলৈ ভ্ৰমণলৈ লৈ যাওঁ লৈ যাই ৰিজৰ্টত থাকি আকৌ ফূৰ্তি কৰোঁ ফূৰ্তি কৰিলে ল'ৰা ছোৱালী আনন্দ পায় বা বহুদিনৰ মূৰত ল'ৰা ছোৱালীক যদি আমি ভৈৰৱকুণ্ডলৈ লৈ যাওঁ তেতিয়া আমি ভৈৰৱকুণ্ডত ল'ৰা ছোৱালী বহুত আনন্দ ভোগ কৰে সেয়ে আমি ল'ৰা ছোৱালীক বছৰত এবাৰ হ'লেও ভৈৰৱকুণ্ড বা অৰুণাচললৈ লৈ যাওঁ অৰুণাচললৈ লৈ গ'লে একেলগে আমি ভূটান আদিকি আমি চাওঁ আৰু তাৰ তাৰপৰা আমি আকৌ গাড়ী লৈ ল'ৰা ছোৱালীক লৈ একেলগে আমি ভৈৰৱকুণ্ডৰপৰা আহিয়ে আহোঁ আমি যেতিয়া ভৈৰৱকুণ্ডৰপৰা আহোঁ তেতিয়া আমাৰ বহুত ভাল লাগে ভাল লাগে সেইবিলাক কথা আলোচনা কৰি নানান ধৰণৰ মা দেউতা আদিকেই চবেই ভাল পায়